সৰু ল ল'ৰা ছোৱালীখিনিয়ে আজৰি সময়ত বিভিন্ন ধৰণৰ কাম কৰি ভাল পায় তাৰ ভিতৰতটো আজিকালিতো মোবাইলৰ যুগ গতিকে মোবাইলে চাই ভাল পায় মোবাইলত কাৰ্টুন চাই তাৰ পিছত যিগিলাখান মানে বিভিন্ন ধৰণৰ সুকুমাৰ কলা যেনে গান বাজনা সেইগিলা বজাই ভাল পায় কিছুমানে গান গাই ভাল পায় কিছুমানে হাৰমনিয়াম তাবলা এইগিলাখন বজাই ভাল পায় আগৰ দিনতটো যেতিয়া আমি সৰু আছিলোঁ তেতিয়া মোবাইল চোবাইল নাছিল আমি বেছি ভাগ টাইম টি ভি চাই ভাল পাইছিলোঁ টি ভি চোৱাৰ উপৰিও আমি খেলা ধূলা কৰছিলোঁ কচুগুটি হাইহুডু শিলগুটি এনেহেন বহুত খেল আছিল য'ত চোৱা চুই আছিল লুকা ভাকু আছিল সেনকৈ মানে বিভিন্ন ধৰণৰ খেল আছিল চুৰ পুলিচ এনে সেই আৰু সেইগিলাখান খেলেই আমি ভাল পাইছিলোঁ কিন্তু আজি কালিৰ যুগত খেলা ধূলা কৰি ইমান ভাল নাপেই তাহাঁতে মানে মোবাইলটো চায়েই ভাল পায় এনিটাইম মোবাইলতে ব্যস্ত থাকে তথাপিও সুকুমাৰ কলাৰ প্ৰতি আগ্ৰগী বহুত যি সাধুকথা শুনি বহুত ভাল পায় বা সাধুকথা পঢ়ি ভাল পায় বিভিন্ন ধৰণৰ ছবি তেওঁলোকে আঁকি কিনে ভাল পায় তো মানে সেনেহেন বহুত আছে মানে থাকলি সিনকি তেওঁলোকে ভাল পায় আৰু গতিকে সেনেহেন আৰু সৰু ল'ৰা ছোৱালী ভাল পোৱা বুলি ক'লে সেইয়াই আৰু তাৰোপৰি তেওঁলোকৰ বিভিন্ন ধৰণে উৎসাহীত কৰা খেলা থাকে ডিচকভাৰী কিডছত বিভিন্ন ধৰণৰ ডৰেমন ছোটা ভিম এইগিলাখান কাৰ্টুন আছে সেইগিলা চাই ভাল পায় আৰু আজিকালিতো ব্লগ চোল্ক চাইও ভাল পায় সৰু ল'ৰা ছোৱালীগেলাই মই যিমান দেখিছোঁ বাহিৰত যাই সিমান ভাল নেপায় আজিকালি চাইক্লিং কৰিও ভাল পায় কিছুমানে তাৰ পিছত ঘৰৰটো ফুৰিব যায় ভাল পায় যিহেতু এতিয়া গৰমৰ দিন ইমান গৰম গৰমৰ দিনত এক'লেণ্ড তাৰ পাছত সেইগিলাখান জাগা চাই ভাল পায় আজৰি সময় বুলি কলেইটো পঢ়া কালত এনেও বেছি আজৰি সময় নাথাকেই পঢ়া পঢ়া আৰু আজিকালি যিমান পঢ়াৰ প্ৰেছাৰ আৰু সৰু ল'ৰা ছোৱালীখিনি নিজৰ পঢ়া মানে কথা ভাবিবই সময় নোপোৱা হৈছি বেলেগ কথা কাৰণ পঢ়িয়ে থাকিব লাগে দিনটো কি কৰব আৰু বহুত কাম থাকে এনকৈ সেনেহেন দ'কচোন কথাবিলাক তাতে আৰু সৰু ল'ৰা ছোৱালী বুলি কলি আৰু ডাঙৰ আৰু সৰুৰ মাজত পাৰ্থক্যই নোহোৱা হৈছি ডাঙৰে যি কৰে সেহেঁতেই সিয়ে কৰে তাৰ পিছত টি ভিটোতো আজিকালি ইমান কাম নাই গান চানো শুনে কিছুমানে কিছুমানে গান গায় কবিতা লিখে কিবা কৰে আগত দিনতটো গাঁৱত এনকোৱা নাছিল ৰাস্তাই ঘাটে ক্ৰিকেট খেলে চবেই লগ পাওঁ কিন্তু আজিকালি যেতিয়া মোবাইলটো হৈছি না এতিয়া চলিগেলা একো নকৰে জাষ্ট নিজৰ হেৰিতে বিজি থাকে হলি আৰু সেইয়াই আৰু বিভিন্ন ধৰণে তেওঁলোকে বিভিন্ন ধৰণৰ খেলা খেলে গান গায় বাজনা বাজ'য় সেনেহেন আৰু ফুৰি ভাল পায় ফুৰা ঘূৰা মেইন গৰমৰ বন্ধত মন্দিৰ গেল পাহাৰ গেল সেইগিলাখান চালা সেনেকৈ সেনেকৈ মানে আৰু বিভিন্ন ধৰণৰ কাম কৰে আৰু গতিকে সৰু ল'ৰা ছোৱালীয়ে আমাৰ মনোৰঞ্জন ধৰ্মিক কাম টি ভি চোৱা মোবাইল চোৱা সেই আৰু বেলেগ একো খেলা ধূলা চোলা নাই